পাকঘৰত থকা বিদ্যুতৰে চলা বিভিন্ন সামগ্ৰীসমূহ যেনে অ'ভেন মিক্সাৰ ফ্ৰীজ গ্ৰাইণ্ডাৰ আৰু এইবিলাক থকাৰ বাবে আমাৰ গৃহিণীসকলৰ যথেষ্ট উপকৃত হয় আগতে কিবা এটা পিচিবলৈ হ'লে পটাত পিচি বহুত সময় নষ্ট কৰিবলগীয়া হৈছিল এতিয়া মিক্সাৰত অতি সহজেই পেষ্ট বনাই মাংস বনাবলৈ আৰু বিভিন্ন ধৰণৰ শাক পাচলি আদিত মচলা দিবলৈ সহজ হয় ইয়াৰ উপৰিও অ'ভেনত আমি মাংস গৰম কৰিবও পাৰি আৰু বেকিং কৰি কেকো বনাব পৰা অতি সহজে হয় আৰু ফ্ৰ্ৰীজত থোৱা বস্তুবিলাক শাক পাচলি আদি নষ্ট নোহোৱাকৈ বহুত দিন চলে আগতে ফ্ৰিজ নথকা বাবে এই শাক পাচলিবোৰো অতি সোনকালেই নষ্ট হৈ যায় আৰু গৃহিণীৰ বাবে অতি কষ্টকৰৰ বিষয় হৈ পৰিছিল